মই কিতাপ ওচৰতে থকা মোৰ এজন চিনাকি দাদাৰ কিতাপৰ দোকান আছে মই তাৰপৰাই কিতাপ ক্ৰয় কৰোঁ হয় মোৰ ওচৰতো তেনেকুৱা যিখন দোকানৰপৰা মই কিতাপ কিনো তেওঁ দোকানত তেওঁ দোকানতে কিছুমান ছেকেণ্ড হেণ্ড কিতাপ পোৱা যায় কিতাপ ধৰক আজি এখন আলোচনী এইটো মাহৰ আলোচনীখন পিছৰ মাহত যেতিয়া কিতাপখনৰ তাৰিখটো পাৰ হৈ যায় তেতিয়া সেই কিতাপসমূহ তেওঁলোকে কম মূল্যত বেচি দিয়ে যদিও কম মূল্যত বেচি দিয়ে কিতাপখনৰপৰা আমি জানিবলগীয়া বহুত কথা থাকে সেইটো সেইটো কাৰণে মই ছেকেণ্ড হেণ্ড কিতাপো কেতিয়াবা কিনি আনো আৰু মই বেলেগকো তেনেকৈ ক'ব বিচাৰিম যে তেনেকুৱা কিতাপ পালে কম মূল্যত হ'লেও তাৰপৰা জানিবলগীয়া কথাখিনি আমি মানে জানিবলগীয়া বহুত কথা থাকে আমি জানিব পাৰোঁ আপোনালোকেও কিনিব